আমি ৰান্ধনীশালত চাহ বনাওঁ তাৰ পাছত ভাত বনাওঁ ৰুটি মাছ মাংস ডিম আমি বনাওঁ আমি চাহ বনাবলৈ এটা চচ ব্যৱহাৰ কৰোঁ তাৰ পাছত আকৌ চাহ চাকিবলৈ এখন চাকনী ব্যৱহাৰ কৰোঁ তাৰ পৰা আমি মগ মগত চাহটো বাকোঁ বাকী পেনি আমি কাপত বাকি বাকি লওঁ তাৰ পৰা আৰু এখন প্লেট লাগে প্লেটত লৈ আমি চাহ তেনেকৈ খাওঁ তাৰ পাছত আমি ভাত ৰান্ধিবলৈ এটা চৰু ব্যৱহাৰ কৰোঁ সেই চৰুত ওপৰত এখন ঢাকনি থাকিব ঢাকনি চৰুটোৰ ভিতৰত পানী থাকিব তাৰ ওপৰত ঢাকনি থাকিব আৰু চাউলটো দিয়াৰ পিছত আমি হেতাখন ব্যৱহাৰ কৰিব লাগে ভাত লৰাওঁতে তাৰ পিছত আমি আকৌ চব্জি বনাবলৈ যাওঁ চব্জি বনাবলৈ ভাত বাঢ়িবলৈ আকৌ কাঁহী লাগিব বাতি লাগিব ভাতটো কাঁহীখনত বাঢ়িলোঁ আকৌ দালি বাতিত বাঢ়িব লাগিব তাৰ প্লেটত আকৌ ভাজি এনেকৈ খাওঁ তাৰ পাছত আকৌ ভাজি বাৰু চব্জি এনেই মাছ ফ্ৰাই কৰিবলগীয়া হ'লে মানে এখন কেৰাহী লাগে কেৰাহীখনত আমি মাছ ফ্ৰাই কৰোঁ তাৰ পৰা তাক লৰাবলৈ আকৌ হেতা ব্যৱহাৰ কৰোঁ তাৰ পৰা তেনেকৈ মানে আকৌ শাক পাচলিটো আকৌ কাটিবলৈ হ'লে মানে আমি কটাৰী আৰু লাগে তাৰ পিছত আকৌ চাটনি বনাবলৈ হ'লেও ৰোকনী লাগে তাৰ পিছত আকৌ এনেই গিলাচ বাতিৰ পৰা ধৰি আৰু জাৰৰ পৰা ধৰি ৰান্ধনীশালত সকলো বস্তু

আৰু ৰুটি বনাবলৈও আমাক এখন তেও ব্যৱহাৰ কৰোঁ সেই ৰুটি বেলো তাৰ পিছত আকৌ ৰুটি বেলনা লাগে বেলনা থাকিব লাগিব তে থাকিব লাগিব তাৰ পৰা আকৌ পায়স বনাবলৈ হ'লেও এটা বাচন লাগিব ধৰি লওঁক এনেকৈ হেৰি তৰু লাগিব তৰুটোত আমি লৰাবলৈ এখন ডাঙৰ হেতা লাগে এনেকেই আমাৰ ৰান্ধনীশালত ব্যৱহাৰ কৰা সঁজুলি